মই সাধাৰণতে বান্ধৱী লগৰীয়াসকলৰ লগত এতিয়াও ভ্ৰমণ কৰি ভাল লাগে কিয়নো আমি এতিয়া অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী গতিকে এনেকে চবৰে নাতিপুতি বোৱাৰী পো বোৱাৰী হ'ল গতিকে সকলোৰে সংসাৰবোৰ সংসাৰৰ কাম দায়িত্ব শেষ হৈ গ'ল গতিকে সংসাৰৰ দায়িত্ব শেষ হ'ল যেতিয়া এতিয়া

লগলাগি গাড়ী নিজৰ গাড়ী লৈ আমি

কেতিয়াবা প্ৰ'গ্ৰেম কৰিবলৈ গৈছো এবাৰ আমি ডেৰাদুনত দিছিলে প্ৰ'গ্ৰেম এটা দিছিল আমি তাত বৰগীত গাবলে গৈছিলোঁ

তাৰপিছত ভাল লাগে ঘৰত এতিয়া দেউতা মা নাই ককাইদেউ বৌ এইবিলাকৰ লগতো কেতিয়াবা ফুৰিবলে যাওঁ

ডাঙৰ ভাগিন নাতি এইবিলাকৰ লগত লগ লাগি গৈছিলোঁ এগৰাকীৰ এন জি অ' আছে তেখেতে মানে বাহিৰৰ বহুত

হেৰি দুখনমান দুটামান মন্দিৰ আছে থান আছে সেইবিলাক সোমাই চাই মেলি আহিলোঁ আৰু

এভাগে কি হ'ল তোমাৰ এনেকে কৈ মেলি হ'লেও ভাল লগাই দিয়ে সেইটোও এটা ভাল লাগে আৰু বন্ধু বুলি ক'লে এনজয় আৰু আনন্দ এতিয়া আমি য'ত মানে

সেইকাৰণে ভাল লাগে লগৰবোৰৰ লগত আৰু সেয়াই ভাল লগা কাৰণ

সিহঁতি বহুত ফূৰ্তি কৰি যায়

টোপনি ভাঙি যায় আৰু সিহঁতক আমি গালিও পাৰোঁ ঐ তহঁতি ইমান উৎপাত কৰিছ

খং কৰিব সেই ভাৱ সেইটো কথা ভয় কৰি সিহঁতে ধুনীয়াকে আমাৰ লগে লগেই ফুৰি ফুৰিব আমি তেনেকে ল'ৰা ছোৱালীৰ লগতো শ্বিলং গৈছোঁ গুৱাহাটী গৈছোঁ

বেলেগ এটা

ডিপাৰ্টমেণ্টেল এচকাৰশ্যনো থাকে এতিয়া ব'টানিকেল গাৰ্ডেন চাবলে দিয়ে বা কেমিকেল কেমেষ্ট্ৰিৰো

চবৰে এইবিলাকেই বিষয়বস্তু আৰু এইধৰণে কৰি ভাল লাগে